মই ঘৰত অকলে আমন জিমনকৈ থাকোঁ কাৰণে ল'ৰাটোৱে মোক টেবলেত এটা আনি দিছিলে মা তই এই সময়বোৰ এনেকৈয়ে কটাবি কিবা এটা চাবি চিৰিয়েল ফিৰিয়েল এনেকৈ কৈছিলে কিন্তু এ সি কৈছিলে যে মা বহুত ভাল এইটো হেৰি বহুত দিন যাব সদায় চাৰ্জ নিদিলেও হ'ব কিন্তু এইটো আধা ঘণ্টা চাবই নেপাওঁ চিৰিয়েলখন চাই শেষেই নহয় মই তাক ক'লো তই এইটো কি বস্তু আনি দিলি তেতিয়া কৈছে দোকানীয়ে যিটো বস্তু দিছে মই ভাল বুলিয়ে দিছে সেইবুলিয়ে আনিছোঁ মইনো কেনেকৈ জানো সেইকাৰণে মই মানুহবোৰক কৈছোঁ তহঁতি বস্তু দোকানীয়ে ভাল বুলি ক'লেই নল'বি দেই ভালকৈ জনা শুনা মানুহক সুধি পুচি ল'বি তহঁতি নহ'লে মোৰ নিচিনা ঘাটি খাবি